ক'ভিড নাইণ্টিনৰ সময়ত ভ্ৰমণকাৰীসকলে ভ্ৰমণ কৰিব নোৱাৰা হৈছিলে লকডাউন চলি আছিলে সেইটো সময়ত সেইটো কাৰণে তেওঁলোকে ঘৰতে থাকিব লগা হৈছিলে ভ্ৰমণ ক নকৰাৰ কাৰণে বহুত ভ্ৰ ভ্ৰমণৰ এনেকুৱা হেৰি থাকে মানুহ থাকে যোনে ফুৰাই ভ্ৰমণকাৰীসকলক তেওঁলোকৰ ইনকামত বহুত প্ৰভাৱ পৰিছিলে আৰু যোনবোৰ স্থানীয় মানুহ থাকে যোনবোৰত ভ্ৰমণকাৰীবোৰ ভ্ৰমণ কৰিব আহে সেই স্থানীয় মানুহবোৰৰ যিবোৰ তেওঁলোকে পাই আছিলে পইচা ইনকাম কৰা এটা চ'ৰ্চ পাই আছিলে সেইটো বন্ধ হৈ গৈছিলে ক'ভিড নাইণ্টিনৰ সময়ত এনেকৈ মানে বহুত তেওঁলোকে লকডাউনৰ সময়ত বহুত কষ্টৰে নিজৰ কামবোৰ কৰিব লগা হৈছিলে যিহেতুকে তেওঁলোকে আগৰ পৰাই ভ্ৰমণকাৰীসকলৰ পৰা বহুত লাভ পাই আছিলে আৰু হঠাতে এনেকৈ বন্ধ হোৱাৰ কাৰণে বহুত কষ্ট হৈছিলে তেওঁলোকৰ তো এইটোৱেই হৈছে আৰু এইটোৱেই আৰু সেইটো কাৰণে মানে অলপ দিগদাৰ হৈছিলে